অঁ দাদা এখন মৰাণৰ এ ওৱান দোকানত লাগিছেনে অঁ মই এই জোতা এযোৰ অৰ্ডাৰ দিব লাগিছিল

অঁ এতিয়া জৰ্ডেনৰ নতুন অঁ আৰু কাষ্টমাইজ হ'ব নেকি অঁ হ'ব ন অঁ আৰু চাইজটো সাত নম্বৰ মানৰ অঁ অঁ আৰু প্ৰাইজটো কিমান হ'ব অঁ আঠ হাজাৰমান পৰিব ন আৰু মোক দহ দহ দিন মানৰ ভিতৰত লাগিব দহ তাৰিখ মানে অঁ আৰু তেতিয়াহ'লে মই এইদিনৰ ভিতৰতে যাম তাৰ আপোনাৰ তালৈ অঁ আৰু মই এই এইটো নাম্বাৰতে আপোনাক মই ফটো মাৰি দি দিম কেনেকুৱা মোক লাগিব অঁ আৰু মানে কমফৰ্ট হ'ব নহয় ধুনীয়াকৈ অঁ অঁ সেইটো জানিবলৈ ফোন মাৰিছিলোঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ